মই ভালপোৱা স্থানীয় ইনড'ৰ গেম বুলি ক'লে আপোনাৰ প্ৰথমতে আহিব লুডুগেমটো মোৰ নিজৰ ঘৰৰ পৰিয়ালৰ মানুহৰ লগত খেলোঁ যেতিয়া কাম বন কৰি আজৰি পাওঁ তেতিয়া দুপৰীয়া টাইমত লুডু গেম উলিয়াই লওঁ উলিয়াই লৈ খেলোঁ কেতিয়াবা মোবাইলত খেলোঁ কেতিয়াবা মানে নিজে বহীত লিখি লৈ পেলাই মানে আঁকি লৈ পেলাই লুডুখন সেনেকে খেলোঁ আৰু খেলি বহুত ভাল লাগে তেনেকে সময়টো তেনেকে পাৰ হৈ যায় আমনি লগা সময়বোৰ তাৰপাছত তাতকে আৰু এটা ইনড'ৰ গেম ভাল লগা হয় মোৰ কেৰম কাৰণ কেৰমখন আমাৰ আমাৰ গাঁৱৰ আপোনাৰ দোকানৰ মুখতে এখন কেৰম আছে যিখন আমাৰ লাইব্ৰেৰী ফালৰ পৰা দিয়া হৈছিলে সেইখন কেৰমখন আমি গোটেই গাঁৱৰ ল'ৰা ছোৱালীবিলাকে মিলি পেলাই খেলোঁ তাত চাৰিটা খেলা পাছত আকৌ চাৰিটা খেলিবলে কাৰণে ৰখি থাকোঁ তেনেকে কেৰম খেলি কিবা এটা ভাল লাগে বহুত মানে আগ্ৰহ কেৰম খেলাৰ প্ৰতি সৰুৰ পৰাই কেৰমৰ গুটিবোৰ সোমোৱাই এটা ষ্ট্ৰাইকত চাৰি পাঁচটামান গুটি খাই যিটো মজা লাগে মানে বেলেগ গেমত নালাগে আৰু গতিকে কেৰম খেলাৰ প্ৰতি বহুত ভাল লগা আছে মোৰ তাৰ বাহিৰেও সৰুতে খেলিছিলোঁ আগতে মাৰ্বলটো সৰু সৰু লগৰ ল'আ ছোৱালী আমি গোটেইখিনি মিলি কৰি মাৰ্বল গুটি বেলেগৰ ঘৰৰ মানে ৰাস্তাই পদূলিয়ে গৈ গাত খান্দি মানে তাতে আমি মাৰ্বল গুটি খেল খেলিছিলোঁ তেনেকুৱা বহুত খেল খেলিছিলোঁ সৰুতে এতিয়া ভালকে মনত নাই বাৰু তাৰবাহিৰেও আৰু কিছুমান গেম আছে